তেতিয়া আমি মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে আমি কেনেধৰণে লাভ কৰিব পাৰোঁ লাভ হয় বা আমি মুক্তভাৱে হাঁহ কুকুৰা পালন কৰি আমি কি কি লাভ কৰিব পাৰোঁ সেইখিনি ক্ষেত্ৰত আমি মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে মানে আমাৰ এটা কথা আমাৰ এটা কথা হয় কি আমাৰ গ্ৰাম্য অঞ্চলত এনেকুৱা এটা হয় কি আমি মুক্তভাৱে যিহেতু আমাৰ হাঁহ কুকুৰা প্ৰতি ঘৰতে আমাৰ পালন কৰা যায় হাঁহ কুকুৰাবোৰ গতিকে কিছুমানে ব্যৱসায়িক ভিত্তিত আজিকালি বিভিন্ন দৰব পাতি বা দানা যোগান ধৰি হাঁহ কুকুৰা পালন কৰা হয় কিন্তু মুক্তভাৱে কৰিলে আমি সেইখিনিৰ পৰা এই মানে ৰেহাই পাব পাৰোঁ যিহেতু মুক্তভাৱে আমি ঘৰত প্ৰত্যেকৰ ঘৰতে হাঁহ কুকুৰা যিহেতু পোহা হয় আৰু সেই হাঁহ কুকুৰাবোৰক আমি পুৱাৰ ভাগতে এবাৰ তাক দানা পানী দি মোকলাই দিয়াৰ পাছত আৰু তেওঁ দিনটো বাৰীতে চৰি মেলি থকাৰ পাছত সন্ধিয়াৰ ভাগলে আহি গঁৰালত সুমুওৱা হয় সেইখিনিত আমাৰ যথেষ্টখিনি আমি তেওঁৰ লগত সেইখিনিৰ লগত আমি কুকুৰা হাঁহৰ লগত লাগি থাকিব নালাগে সেইখিনি সময়ত গতিকে আমি সেইখিনি সময় মুক্ত কুকুৰা হাঁহ কুকুৰা পোহাত মুক্তভাৱে যথেষ্টখিনি আমাৰ সেইখিনি সকাহ হয় আমি তাত লাগি থাকিব নালাগে সময় বেছি আমি দিব নালাগে তাত আৰু অইন খেতি বাতিৰ ক্ষেত্ৰত আমি তেনেদৰে গতিকে সেইকাৰণে অন্যান্য খেতি বাতি কৰিবলে আমাৰ যিখিনি প্ৰয়োজন অৰ্থকৰী যিখিনি প্ৰয়োজন হয় খেতি বাতি কৰিবলে আৰু সেইখিনিৰ পৰা আমি যথেষ্ট ইয়াত অৰ্থকৰী আমি প্ৰয়োজন ইমান এটা নহয় আৰু দিনটো খাটনি যিটো হয় খেতি বাতি কৰিলে আমাৰ যিখিনি খাটনি হয় আৰু সেই খাটনিবিলাক আমাৰ এই মুক্ত কুকুৰা হাঁহ পালন কৰাত আমাৰ সেই খাটনিবিলাক নাথাকে গতিকে আমি গতিকে আমি সেই মুক্ত হাঁহ পালন যথেষ্ট পৃথক বুলিয়েই ভাবোঁ